মই ইস্কুল পঢ়ি থকাৰ সময়ৰ সময়ত বিজ্ঞান প্ৰকল্পত বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈছিলোঁ মই সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে শং শংকুল বিজ্ঞান প্ৰকল্পত মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ সেই সময়ত মোৰ বিজ্ঞান প্ৰকল্পৰ মই বিষয় হিচাপে বাছি লৈছিলোঁ পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ তাৰ ওপৰত মই পৰিৱেশ প্ৰদূষণ হ'লে আমাৰ আমাৰ পৰিৱেশৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কি কৰিব লাগে সেই বিষয়ে মই এটা বিষয় বাছি লৈছিলোঁ আৰু এই এই বিষয়টোত মই ব্যৱহাৰ কৰিছিলোঁ বিশেষকৈ পেলনীয়া সামগ্ৰী কাৰ কাৰ্টন গছৰ পাত ধৰ ধৰক কি কয় গছৰ শুকান ঠাৰি তাৰ পৰাই মই পৰিৱেশ প্ৰদূষণৰ প্ৰকল্পটো বনাইছিলোঁ আৰু মই পৰিৱেশ প্ৰকল্পত মই ভাল আৰু বেয়া দুয়োটা দিশৰ ওপৰতে কি কয় বিষয়টো দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ পৰিৱেশ প্ৰদূষণে আমাৰ পৰিৱেশত কেনেধৰণে প্ৰভাৱ পেলায় বা পৰিৱেশ প্ৰদূষণ হ'লে আমাৰ জীৱ জন্তুসমূহৰ কি কি অসুবিধা হয় সেই বিষয়টোও মই দেখুৱাইছিলোঁ আৰু কি কয় আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কেনেধৰণে আমাৰ নিজৰ পৰিৱেশটোও ভালে ৰাখিব লাগিব ধৰক কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব ধৰা ধৰক বায়ু প্ৰদূষণ হওক শব্দ প্ৰদূষণ হওক তাৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব লাগিব এই বিষয়সমূহ মই দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ সেই সময়ত মোৰ বিষয়টোৰ ওপৰত বিচাৰকসকল অনুপ্ৰাণিত হৈছিল আৰু তাৰ পৰা মই বিভাগলৈ বিভাগলৈ গৈ তাতো মই বিজ্ঞান প্ৰকল্পৰ কাম কৰিছিলোঁ সেই সময়ত মোৰ থিমটো অলপ বেলেগ আছিল আৰু তাত মই পৰিৱেশৰ ওপৰত বিভিন্ন ধৰণৰ থিমসমূহ লৈছিলোঁ পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পৰা কি কি কাম কৰিলে আমাৰ পৰিৱেশটো ভালে থাকিব আৰু আমাৰ জীৱ জন্তুৰ ওপৰত বেয়া প্ৰভাৱ নপৰিব এই সকলোবোৰ কথা মই তাত দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ বিশেষকৈ মই বায়ু প্ৰদূষণৰ ওপৰত বি বিশেষভাৱে গুৰুত্ব দিছিলোঁ কাৰণ বায়ু প্ৰদূষণ হ'লে বিশেষকৈ এটা কথা মন কৰিব আমাৰ উশাহ নিশাহ লওঁতে বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয় আৰু আমাৰ বেমাৰ আজাৰ হয় এই উশাহ নিশাহ লওঁতে সৃষ্টি হোৱা অসুবিধা আৰু বেমাৰ আজাৰসমূহ আমি কেনেদৰে বায়ুৰ প্ৰদূষণমুক্ত কৰি আমাৰ পৰিৱেশটো আমি কেনেদৰে ভালে ৰাখিব লাগে তাৰ ওপৰত মই এটা প্ৰকল্প লৈছিলোঁ তা আৰু বিশেষকৈ আমাৰ আৰু এটা লৈছিলোঁ সেইটো থৈছে যে পানী প্ৰদূষণ পাদী পানী প্ৰদূষণসমূহ কেনেদৰে ৰোধ কৰিব পাৰি আৰু পানী প্ৰদূষণে আমাৰ স্বাস্থ্যত কেনেধৰণৰ অসুবিধাৰ সৃষ্টি কৰিছে আৰু পা পানী প্ৰদূষণৰ পৰা আমাৰ কেনেধৰণৰ বেমাৰ আজাৰ হৈছে সেই বিষয়টোও মই লগতে বাছি লৈছিলোঁ আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কি কৰিব লাগিব পানীসমূহ আমি কেনেধৰণে পৰিষ্কাৰ কৰিব লাগিব আৰু লগতে পানীৰ ব্যৱহাৰৰ ওপৰতো মই এটা প্ৰকল্প বাছি লৈছিলোঁ এই বিষয়টোৰ ওপৰত মোক বিচাৰকসকলে অতি গুৰুত্বসহকাৰে চাইছিল আৰু তাৰ পাছত মই ৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈ তাতো এটা বিজ্ঞান প্ৰকল্পত মই ভাগ লৈছিলোঁ সেই সময়তো মই এই পৰিৱেশ আৰু পৰিৱেশ প্ৰদূষণৰ ওপৰতেই মই বিশেষকে কাম কৰিছিলোঁ আৰু সেই সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত মোৰ এই পৰিৱেশ প্ৰদূষণৰ থিমটো অলপ বেলেগ আছিল আৰু আৰু মই তাত অকল কি কয় বায়ু বা পানী বুলি নহয় আমি আমাৰ গোটেই পৃথিৱীিখনক লৈ আমি কেনেধৰণে প্ৰদূষণৰ পৰা মুক্ত কৰিব পাৰোঁ সেই বিষয়টো মই দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ আৰু আৰু কি যে পৰিৱেশে যে আমাৰ কি কয় ভূমি আৰু পানীত কেনেধৰণে প্ৰভাৱ পেলায় আৰু তাৰ পৰা আমাৰ জীৱসমূহ কেনেদৰে মৃত্যু মুখত পৰিছে সেই কথা মই বুজাবলৈ চেষ্টা কৰিছিলোঁ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ মই ছেকেণ্ড প্ৰাইজ পাবলৈ সক্ষম